কি কৰিছেনো কেনেকুৱা খবৰ ভাল অ ভালেই আহিব আকৌ আমাৰ ফালে ফুৰিবলৈ বহুত দিন অহায়ে নাইচোন ও আহিব বিহুতে বিহুৰ বজাৰ কৰা হ'ল ও কি কৰি আছে আপুনি আজিকালি ও আহিব ফুৰিবলৈ এপাক কেতিয়া যাব কওক পাৰ্কৰ ফালে ফুৰিবলৈ যাব এদিনকে হ'ব ওলাব সময় মিলাই হ'ব হ'ব আহিব অ অ ঠিক আছে